মই মানে সৰুৰেপৰা বোৱা কটা শিকি আছোঁ আমাৰ মাৰপৰাই শিকিলোঁ চাই চাই আৰু ওচৰতে আমাৰ বাইদেউ এগৰাকী আছিলে তেওঁৰপৰাও মই শিকিলোঁ কেনেকৈ তাঁত ব'ব লাগে ধৰি লওক কেনেকৈ গামোচা ব'ব লাগে কেনেকৈ মেখেলা চাদৰ ব'ব লাগে সেনেকৈ বিকিয়ে মই এতিয়া ঘৰখন চলাই আছোঁ আৰু তথাপিতো আৰু এই দুই এটা বস্তু ল'ব পৰা হৈছে তাঁতৰ বস্তু সঁজুলিও কিছুমান ল'লোঁ আৰু মায়েও মোক কৈছে যে বোলে ভালকৈ ব'বি ভালকৈ শিক্ষাটো ল'বি তেতিয়াহে পাৰিবি এঘৰলৈ গ'লে সেইবুলি কৈছে তাৰপৰা আৰু মই নিজে ভাবিলোঁ যে তাঁত থোত বৈ মেলিয়ে মইতো চলিব লাগিব কেতিয়াবা দুই এপদ কাৰোবাৰ গামোচা এখন লাগিলে দৰকাৰ হ'লেও দিবপৰা হয় আৰু গামোচাখনত ধৰি লওক তিনিশ চাৰিশ দি মই বিক্ৰী কৰোঁ আৰু মেখেলা চাদৰো যোৰা ছশ সাতশও পাওঁ কেতিয়াবা গোটা বাচি দিওঁ আৰু দহিও বাতোঁ এই বহুত কিবাকিবি হেৰি কৰি দিওঁ আৰু গোটা বাচি মেলি আৰু আৰু কিনো ক'ম বোৱা কটা শিকি আৰু যেনে তেনে আৰু তাঁত সোত বৈ মেলি আছোঁ আৰু আৰু আপোনাৰ সেইকাৰণে আৰু হেৰিয়ৰ চাদৰ চাদৰ প্ৰায় পাঁচখন ছখনমান সেই লগাইছিলোঁ আৰু সেইয়াৰ তিনিখন ব'লোঁ তিনিখন বিক্ৰী কৰিলোঁ তিনিখন বিক্ৰী কৰি সেইকেইটা পইচাৰে এই মানে গোটাই গোটাই আৰু সেই কিবাকিবি বস্তু লৈছোঁ সেই মেচিন চেচিন কিবাকিবি ল'লোঁ আৰু মায়ে কৈছে আৰু আকৌ ল'ৰাকো তেনেকৈ টিউশ্যন চিউশ্যনো দিওঁ সেইকেইটা পইচায়ে মানে বহুত ঘৰ ঘৰখন চলাব লাগে বস্তু পাতি বিক্ৰী কৰি আমাৰ মা মেখেলা চাদৰ মেখেলা চাদৰ লগাওঁ বুটাম এটাও আজিকালি বহুত দাম হ'ল হয় সেয়ে লোকে আধি কৰিলেও তায়ে সমানে আধি কৰোঁ বাৰখন লগালে এই ছখন লগাওঁ আকৌ তায়ো সেই ছখন লগাই সেনেকেকৈ পিনি দিওঁ আৰু আধি কৰোঁ অঁ এতিয়া প্ৰায় মই ছয় আঠখনমান গামোচা আছেগৈ প্ৰায় অঁ বাৰখনমান বিকিলোঁ বিক্ৰী কৰিলোঁ তিনিশ মানকৈ বিকিলোঁ এখনত বৰ অকমান মজলীয়া ফুল আৰু বৰ ডাঙৰো নহয় সৰুও নহয় আৰু সেয়া বিক্ৰী কৰি সেয়া পইচাই বিক্ৰী কৰি সূতা নেতা আমি মই নিজে বওঁ বৈ মেলি বিকোঁ আকৌ আনোঁ আকৌ ঘৰত কিবা এটা বস্তু নহ'লেও মই আনোঁ সেইটো সিটোকৈ ঘৰখন সেনেকৈ চলাই আছোঁ আৰু বস্তু বহুত ল'লোঁ ক'বলৈ গ'লে যেই তেই বিক্ৰী মোক কৰিবলৈয়ো দিয়ে বোলে এইটো দহি বাতিবলৈয়ো দিয়ে ধৰি লওক এইটো বোলে তই এই মই মেখেলা চাদৰ লগা লগাবলৈয়ো দিয়ে মই সেইকাৰণে আৰু দুই ঘৰে মিলিজুলি লগাওঁ তাইক আধা দিওঁ আধা মই লওঁ সেনেকৈ কৰি মেলি খাই আছোঁ আৰু এই ল'ৰাও টিউশ্যনো দিছোঁ এইফালে খেলতো পইচা এই যেনে তেনে পইচা দিব লগা হয় নহ'লেনো পইচানো ক'ত পাম সেয়ে বিক্ৰী কৰিয়ে আৰু পইচা এতিয়া আকৌ তাঁত এই ছখন কাটি পিনি আকৌ লগাম এই মেখেলা লগাম বুলি ভাবিছোঁ মেখেলা আকৌ বিক্ৰী কৰিব লাগিব বিক্ৰী কৰি সেই পইচাৰে আকৌ সূতা আনিব লাগিব সূতা আনি আকৌ পইচাকেইটাই নাই ইফালে সিফালে তাৰমানে চলাই থাকোঁ আৰু অঁ ধৰি লওক গোটে চোটেও দিওঁ এইফালে বয় বস্তুও আনোঁ ইটো সিটোকৈ ঘৰখনৰ বস্তু ঢেৰ ল'লোঁ গোটে চোটে ল'লোঁ কিবাকিবি মেচিন চেচিন ল'লোঁ এতিয়া এতিয়াও ভাবি আছোঁ সেই পইচাকেইটা গোটাই মেলি আৰু কিবা এটা ল'ম আৰু নহ'লে আকৌ হেৰি হৈ যাব নহয় পইচাকেইটা এনেই থ'বলৈ নাই সৰুৰেপৰা সেইকাৰণে শিক্ষাটো পালোঁ কাৰণে এতিয়া নিজে চলিব লগা হৈছে বা ভালেই কথা মায়ে আৰু সৰুতে ঠিকেই কৈ থৈ গ'ল যে ডাঙৰৰপৰা চাই মেলি ল'বি বাইদেউৰপৰাও চাওঁ আমি তাঁত সুত শিকিবলৈ ল'লোঁ ফুল বাচোঁ ফুল বাচি আকৌ বাইদেৱে কয় এনেকৈ বাচ এনেকৈ বাচ আকৌ ফুল বাচোঁ এফালে কেতিয়াবা ধৰি লওক ব' বহেদিও ফুল সেই তুলি লওঁ সনেকৈ কৰি পিনি ফুল বাচোঁ বুটা বাচোঁ আৰু ফুল এই গামোচাত ফুল বাচোঁ চাদৰত ফুল বাচোঁ সেনেকেকৈ বাচি আছোঁ আৰু গামোচা চাদৰ আৰু মেখেলা আৰু ৰিহা কেছ বাচোঁ সেইবিলাক বাচি আৰু চলি আছোঁ আৰু ঘৰখন চলাই আছোঁ ইটো সিটোকৈ বস্তু আনি থাকোঁ প্ৰায় বস্তু বহুত লোৱা হ'ল আৰু এই সৰুৰেপৰা শিক্ষাটো পালোঁ কাৰণেহে মায়ে সৰুৰেপৰা শিক্ষা শিক্ষাটো দিলে কাৰণেহে এতিয়া যেনেকৈ হ'লেও নিজে পাৰিছোঁ ইটো সিটোকৈ ল'ব মেলিব তাঁত লগাই মেলি আধি কৰোঁ তাঁতৰ প্ৰায় ছখন লগালে ধৰি লওক তিনিখন তিনিখন বা বাৰখন লগালে ছখন ছখন তেনেকৈ কৰি লওঁ চাদৰ হওক মেখেলা হওক গামোচা হওক যিয়ে নহওক লাগে গামোচা বিছ পঁচিছখন প্ৰায় লগাওঁ লগাই বিহু আগে আগে কাটোঁ আৰু কাটি মেলি বিহুত সেই পইচায়ে ঘৰখনলৈ বস্তু আনিব লগা হয় বহুত বস্তু ল'ব লগা হ'ল আৰু সেই বস্তু ঘৰখন বহুত মই চলাই আছোঁ আৰু সেনেকৈয়ে তাঁত সোত হেৰি কৰি মেলি সৰুৰেপৰা সৰুৰেপৰাই শিক্ষা মোৰ ভাল প্ৰায়ে ছিক্সৰপৰাই মই তাঁতখন জানো তাঁত শিকিলোঁ গামোচা ব'লোঁ চাদৰ ব'লোঁ মেখেলা ব'লোঁ কেছ বাচিলোঁ হেৰি ৰিহাত তেনেকৈ কৰি কৰি আৰু যেনে তেনে আৰু এতিয়া সেই শিকি আহিলোঁ শিক্ষাটো পাই আহিলোঁ কাৰণে ঘৰত আৰু এই এইখন ঘৰত এতিয়া মই সেনেকৈ ঘৰখন চলাবপৰা হৈছে আৰু প্ৰায় কি কম আৰু ঘৰখন আৰু সেনেকৈ চলাবই লাগিবতো আৰু প্ৰায় ঘৰখনৰ মোৰ দায়িত্ববোৰ মোৰ ওপৰতে বাৰু ঘৰখনৰ মই যেতিয়া ঘৰখনৰ এই কি এই মেখেলা চাদৰ বৈ মেলি বহুতো বিক্ৰী কৰি সেই পইচাৰে ঘৰখন চলাই আছোঁ আৰু এই বহুত বস্তুও লৈছোঁ আৰু বস্তু ল'ব লগা হৈছে বহুত বস্তু ভাল আগ্ৰহ এটা কৰি দিলে বাৰু সৰুৰেপৰা ভাল শিক্ষাটোকে পালোঁ আৰু সেই শিক্ষা প্ৰায় মই এই ঘৰখন চলাই আছোঁ আৰু সৰুৰেপৰা মায়ে শিকালে কাৰণে সেই শিক্ষাখিনি পালোঁ আৰু তই এনেকৈ চলাবি ঘৰখন বুলি ক'লে মই সেই ঘৰখনো চলাব লগা হ'ল আৰু গামোচাত ফুল বাচোঁ তাঁতত ফুল বাচোঁ আকৌ গামোচাত ফুল বাচোঁ আৰু মেখেলা চাদৰ দহি বাতোঁ চাদৰ দহি বাতোঁ আৰু ধৰি লওক ৰিহাও দহি বাতি কেছ বাচোঁ চাদৰত গোটা গোটা ফুল বাচোঁ সেই অনেক বস্তুৱে মই সেইবোৰ তাৰমানে সঁজুলিটো কৰিব পাৰোঁ যোৰে যোৰেকৈ কাপোৰ কেইবাযোৰো লগাওঁ চাৰি পাঁচযোৰমান লগাওঁ লগাই প্ৰায় বিক্ৰী কৰোঁ সেই বিক্ৰী কৰা পইচাকেইটাই আনি মই ঘৰখন সূতা আনি আকৌ বিক্ৰী কৰোঁ সেই ঘৰখন চলাব লগা হয় সেনেকৈ মই বস্তু ইটো সিটোকৈ বহুত বস্তু ল'লোঁ তাঁত সুত বৈ মেলিয়ে ল'লোঁ মই শিক্ষাটো পালোঁ কাৰণে সৰুৰপৰা মই এই শিক্ষাটোৰো বহুত মায়ে সৰুৰপৰা শিক্ষাটো দিলে কাৰণে মই এই শিক্ষাটো লৈ আগবাঢ়ি গ'লোঁ আৰু শিক্ষাটো পালোঁ আৰু ঘৰখন চলাবও পাৰিছোঁ তাঁত সুত বৈ মেলি আৰু মেখেলা চাদৰ মেখেলা চাদৰ আৰু ৰিহাও এই প্ৰায় চবেই বওঁ উকাকৈ মেখেলাও বওঁ কিছুমান তাত কেছ বাচি বাচি দিওঁ চব কৰিয়ে থাকোঁ গামোচা চাদৰ মেখেলা আৰু কি বুলি কয় ৰিহা সকলোবোৰ মই বৈ বাতিয়ে ঘৰখন চলাই আছোঁ আৰু সেই পইচাকেইটাই মই ঘৰখনত বহুত বস্তু লৈছোঁ আৰু সেই ঘৰখনে মোক আৰু এই বস্তুৰপৰা মই বহুত পায়ো আছোঁ বাৰু মানুহৰপৰা এই প্ৰায় সমানে আধি কৰোঁ এই ধৰি লওক তুমি বাৰখন লগালোঁ ছখন ছখন দুয়োঘৰে আধি কৰিব পৰা হয় প্ৰায়ে মোক মোকহে দিয়েই এতিয়া আকৌ এঘৰৰ আকৌ এতিয়া লগাবলৈ দিম বুলি কৈছে আৰু সেই সূতা আনি মেলি মই আকৌ এতিয়া তাঁত সুত বৈ এই চাদৰ মেখেলা গামোচা মানে এতিয়া গামোচাহে লগাম গামোচা লগাই ফুল বাচি সমানে আধি কৰি তেওঁকো দিম ময়ো ল'ম মেখেলাও বহল মেখেলা বওঁ মেখেলা চাদৰ লগাম বুলি ভাবিছোঁ আৰু এইজুতি কাটি আৰু মেখেলা চাদৰ লগাম আৰু মেখেলা চাদৰ লগাই বিক্ৰী কৰি সেই পইচাৰে সূতা আনি আকৌ লগাব পাৰিম তাৰপৰা ঘৰখনো মই বহুত বস্তু লৈছোঁ ধৰি লওক এতিয়া গডৰেজ মেচিন চেচিন এইবোৰ কিবাকিবি ঢেৰ লোৱাও হ'ল সেইবোৰ বিক্ৰী কৰিয়ে প্ৰায় মোৰ তাঁত নোগুচেই প্ৰায় লগায়ে থাকোঁ এইকেইটা দিনত আঘোণ মাহ কাৰণে ধান দোৱা দিন কাৰণে ৰৈ গৈছে আৰু এতিয়া লগাম আকৌ এজুতি কাটি আকৌ লগাম আৰু মেখেলা চাদৰ বুটা বচা প্ৰায় আৰু ৰিহা বওঁ ৰিহা কেছ বাচোঁ কেছ বাচি মই আকৌ চাদৰ লগাওঁ চাদৰটো ফুল বাছোঁ আকৌ উনিফৰ্মৰ চাদৰ কিছুমান চাদৰ লগাই মেলি দিওঁ এই প্ৰায় সেই চাদৰ গামোচা লগায়ে ৰুমালো লগাওঁ ৰুমাল মানে ষাঠি সত্তৰখন মান লগাব লগা হয় সেই সত্তৰখন বয়ো আকৌ মই এইবোৰ মেখেলা চাদৰ বওঁ মেখেলা চাদৰ ৰিহা প্ৰায়ে বৈ থাকোঁ আৰু মেখেলা চাদৰ গোটা বাছি হোৱা সেয়ে গোটা বাচা গোটা বাছি আন আনকো দিয়া হয় আৰু মই লোককো এই বাই ভনীবোৰ আহিলে ইটো সিটোকে এখন এখনকৈ দিওঁ আৰু তেওঁলোকেও মোক পইচা পাতি দি দি থৈ যায় আৰু সেই বিনিময় পাওঁ সেই বিনিময় পায়ে মই প্ৰায় সূতা নেতা আনি আকৌ বওঁ আকৌ সূতা নেতা সূতা আনি পিনি আকৌ ঘৰখনৰ বস্তু আনোঁ ঘৰখনৰ বস্তু ইটো সিটোকৈতো আনি থাকিবই লগা হয় ঘৰখন সেনেকৈয়ে ঘৰখন চলাই আছোঁ আৰু মই সৰুৰেপৰা কৰি